হেল্ল' ইয়েছ স্পিকিং হয় প্লেনিং আপুনি মোক শ্বেয়াৰ দিব লাগিব আপোনাৰ কিহৰ বিজনেছ কিহৰ খেতি কৰে আপুনি অঁ ঠিক আছে মই আপোনাৰ প্লেনত ইনটাৰেষ্টেড আছোঁ আপোনাৰ আপুনি এটা কাম কৰিব লাগিব আপুনি কিমান পাৰ্চেণ্ট দিব পাৰিব মোক থাৰ্টি পাৰ্চেণ্ট দিব অঁ তেনেহ'লে আপোনাৰ এড্ৰেছটো খেতিৰ এড্ৰেছটো মোক দি দিব আপোনাৰ অফিচৰ এড্ৰেছটো মোক দিব মই মোৰ টীমৰ পৰা মই মোৰ মেনেজাৰ লগতে মোৰ টীমটো মই পঠাই দিম

ঠিক আছে থেংক ইউ